এডুকেশ্যন লোনৰ বিষয়ে মই বিশেষ অৱগত নহয় কাৰণ মই এইটো কেতিয়াও লোৱা নাই মোৰ চিনাকি এজন ল'ৰাই লৈছিল কিন্তু তাৰ বিষয়ে মই বহুত বেছি সোধা নাই এতিয়ালৈকে তথাপি এনেকুৱা যে ল'ৰাজনে মেডিকেল চাইঞ্চৰ কিবা এটা কোৰ্চ কৰিব খুজিছিল তাৰকাৰণে তেওঁৰ টকাৰ অভাৱ আৰু ভালেখিনি টকা লাগে অ'লম'ষ্ট সাত ছয়ৰপৰা সাত লাখ টকা লগা হৈছিল সেইকাৰণে এডুকেশ্যন লোন কলেজখনৰ ফালৰপৰাই তেওঁক এৰেঞ্জ কৰি দিছে যে সেই টকাটো কলেজত তেওঁলোকে ডাইৰেক্ট ইনভেষ্ট কৰি দিব আৰু ল'ৰাজনে পাচঁ বছৰ বা ছয় বছৰ পঢ়াৰ পিছত সেই টকাখিনি অলপ অলপ কৰি পৰিশোধ কৰি যাব লাগিব তেনেকুৱা এটা আছিল কিবা কিন্তু মই বহুত বিশেষ তেনেকুৱা অৱগত নহয় কিন্তু এইটো জানো যে এডুকেশ্যন লোনে উচ্চ শিক্ষা লোৱাত ভালেখিনি সহায় কৰি দিয়ে আৰু চৰকাৰৰ এই পদক্ষেপ লেখত ল'বলগীয়া